হেল্ল' হয় হয় যোৱাকালি মই এটা মিণ্ট্ৰাৰ পৰা চাৰ্ট অৰ্ডাৰ পাইছিলোঁ ডেলিভাৰী চাৰ্টটো একচ্যুৱেলি বহুত ভাল মানে কম বাজেটত আপোনাৰ কটন চাৰ্ট হয় বহুত ভাল প্ৰডাক্ট হয় এণ্ড পিন্ধি বহুত আৰাম আছে মানে পিন্ধি মেলি এনেকুৱা লাগে যেন পিন্ধি পূৰা লাইট ফিটিং ভাল মানে চাৰ্টটো মানে আপোনাৰ কি কয় বহুত লাইট ফিলিং হয় পিন্ধি থকা যেন নালাগে গৰম নুঠে চাৰ্টটোত আপোনাৰ পিন্ধি মেলি বহুত মজা লাগিছে মানে আৰু তাৰ যোনটো আপোনাৰ প্ৰিণ্টটো আছে প্ৰিণ্টেড কাপোৰটো মানে ভাল প্ৰিণ্টটো ভাল লাগিছে পিন্ধি মেলি মানে নিজকে জেনটেল যেন টাইপ এটা ফিল হৈছে মানে অঁ এইটো বহুত ভাল হৈছে প্ৰডাক্ট ঠিক আছে মানুহ ভাল পাইছে মোক ঘৰৰ মানুহখিনিয়েও ভাল পাইছে চাৰ্টটো দেখি মেলি ভাল মানে বস্তুটো ভাল লাগিছে পিন্ধিব মানে মই মানে প্ৰডাক্টটো লৈ মানে বহুত মানে হেপি মানে যিমান এক্সপেক্ট কৰিছিলোঁ তাতকৈ অলপ মানে বেছিয়ে ভাল মানে বস্তুটো